হয় মই এনেখন এনেতো বহুত তেনেকৈ কিতাপ পঢ়িছোঁ যেনেকৈ কিতাপ পঢ়ি মানে মই বৌদ্ধিকভাৱে প্ৰত্য়াহ্বান জনাইছিলোঁ আৰু মানে ইমানেই কিতাপ পঢ়িছোঁ যি নেকি মই মানে ক'ব নোৱাৰোঁ গতিকে আৰু সেই কিতাপখিনি পঢ়ি মই নিজৰ ঘৰৰ পৰিয়াল আৰু বন্ধু বৰ্গৰ লগতো মই আলোচনা কৰিছিলোঁ যেনে ৰঞ্জু হাজৰিকা যিখিনি লিখে কিতাপ হওক আপোনাৰ বৌদ্ধিক হওক ভৌতিক হওক যেনেকুৱাই কিতাপ হওক পঢ়ি ভাল ভাল পাইছিলোঁ আৰু কিছুমান জ্ঞানো লাভ কৰিছিলোঁ এইটো ক্ষেত্ৰত